অঁ হেল্ল' পুৰবী শুনচোন মই কালি বজাৰলৈ গ'লো মেকাপৰ বস্তু আনিলোঁ মাইনী আৰু মোৰ কাৰণে সৰু সুৰা বেছি ডাঙৰ নহয় পাঁচশ মান টকাৰ কিন্তু তাত বহুত ধুনীয়াকৈ চব বস্তুৱে আছে সেই দোকানখনত বৰডুমচা এখন দোকানৰ পৰা আনিলোঁ ধুনীয়া ধুনীয়া চব পাউডাৰ হেৰিবোৰ ইমান ধুনীয়া লিপষ্টিকৰ পৰা গোটেইখিনি পোৱা হ'ল যদি লাগে তোকো কবি হা মই সেই দোকানজনৰ হেৰিখনো বহুত ধুনীয়া বহুত ভাল লাগিলে যদি লাগে অৰ্ডাৰ কৰি দিব পাৰিম তাত গৈকেনে দেখাই দিম উলাবিচোন এদিন আমি অনা ইয়াত হেৰি চকুত লগায় যে লিপ আইলাইনাৰ হেৰি সেইবোৰ ইমান ধুনীয়াকৈ আছে তাত দোকানখনো বহুত ডাঙৰ বহুত ধুনীয়া লাগিছে দেখিবলৈ আৰু বস্তুবোৰো একেবাৰে কম দামতে দিয়ে ধুনীয়াকৈ তই ল ল যদি ওলাবিচোন মইও লগত গৈ দিম আমি লৈ আহিলোঁ বহুত ভালে লাগিল মানুহজনৰ লগতো কথা বতৰা পাতি বস্তুবোৰো একেবাৰে কম দামতে দি দিয়ে যি বস্তু বিচাৰিলেও পোৱা যায় আমি লোৱা তাত মেকাপৰ বস্তুতো ইমান ধুনীয়াকৈ চব বস্তুৱে আছে পাউডাৰৰ পৰা লিপষ্টিকৰ পৰা আদি কৰি মেকআপৰ চব বস্তুৱে আছে ধুনীয়াকৈ চকুত লগোৱা আইলাইনাৰ পৰা ব্ৰাছৰ পৰা গোটেইখিনি আছে আহিবি হা ওলাবি এদিন গৈ আহিম বহুত ভাল লাগে তাত ওলাবি হা